লখিমপুৰ জিলা জিলাখনত জনপ্ৰিয় খাদ্য বুলি ক'লেতো ধৰক মানুহে কেতিয়াবা কি কৰে আজিকালি য'তে ত'তে ঢেকীয়া পায় ঢেকীয়া বুটলিবলৈ যায় আৰু ঢেকীয়া আনি খায় বা কিছুমানে ভেদাইলতা বাৰীতে কিছুমানৰ নৰসিংহ থাকে নৰসিংহ বুটলে তাৰ পিছত মানিমুনি ভেদাইলতা সেইখিনিহঁত হ'ল আমাৰ অসমীয়া পৰম্পৰাগত কিছুমান বাৰীতে পোৱা খাদ্য আৰু সেইখিনি বনাবলৈ হ'লে ধৰক লফা শাক আছে লফা শাকৰ লগত টেঙা দি মেলি বা তাতে দুই এটা মাছ দি দিলে খাবলৈ বহুত সুন্দৰ হয় আৰু ৰন্ধন প্ৰণালী বেলেগে ধৰক যেনেকৈ ব্যৱহাৰ কৰে কিছুমানে ভাজিও খায় কিছুমানে ঔটেঙাৰ লগত জোল বনাই খায় তেনেকৈয়ে খায় আৰু আৰু প্ৰতিফলিত বুলি ক'বলৈতো ধৰক আমাৰ থলুৱা খাদ্য যিখিনি এতিয়া বাহিৰৰ দেশত গ'লে কি হয় থলুৱা খাদ্য বুলিবলৈ তেনেকে বিচাৰি পোৱা নাযায় ক'তো হোটেলেই হওক বা ৰেষ্টুৰেণ্টেই হওক ক'তো পোৱা নাযায় আৰু এইবিলাক যদি খাবলৈ লগা হয় তেতিয়াহ'লে আমি গাঁৱৰ জেগাত যাবলগীয়া হয় কাৰণ চহৰত এইবিলাক বিচাৰি পোৱা নাযায় গাঁৱৰ এলেকাবিলাকত এইবিলাক বেছিকৈ হয় ধৰক এই ঢেকীয়া যিটো ক'লো ঢেকীয়াতো মানুহৰ বাৰীতে হওক বা গাঁৱৰ জেগাত হাবি আছে বন আছে সেইবিলাকত ঢেকীয়াটো পোৱা যায় বাৰীতে গছত কিছুমানৰ ভেদাইলতা লাগে নৰসিংহৰ গছটো প্ৰায়ে চবৰে ঘৰত থাকেই নৰসিংহটো থাকিলে ভাল বুলিও কয় আৰু নৰসিংহটো অকল যে খাদ্যৰ লগতে বনাই খোৱা হয় তেনেকুৱাও নহয় খাদ্যৰ লগতে সেই বস্তুটো পিঠাৰ লগত দি খালেও এটা বেলেগ আমেজ লাগে সেইখিনিয়ে আৰু